নতুন হাঁহ কুকুৰাৰ ফাৰ্ম এখন খুলিলে প্ৰায় সমস্যাৰ সন্মুখীন হ'ব লগা হয় হ'ব লগা হয় মানে আজিকালি বাঁহ এডাল বাঁহ কিনিব গ'লেও ডেৰশ টকা প্ৰয়োজন হয় এডাল বাঁহতে যিহেতু ডেৰশ টকা লাগে আও এডাল দুডাল বাঁহেতো নহ'ব যিহেতু ফাৰ্ম এখন খুলিবলৈ হ'লেও প্ৰায় দুশ ডেৰশ দুশ তাত তাতোতকৈ বেছিও লাগে বাঁহ বাঁহখিনিতে ভালেমানখিনি পইচা লাগে আকৌ ঘৰটোৰ ওপৰত লগাবলৈ টকৌপাত লাগে টকৌপাতটো এখিলাতে সাত টকা সাত টকামানকৈ প্ৰায় পৰে যাতে যিহেতু এহেজাৰ পোন্ধৰশ মান টকৌপাতো লাগে টকৌপাত আনিবলৈও ভালেমানখিনি পইচা লাগে বান্ধিবলৈ আকৌ টকৌপাতখিনি বান্ধিবলৈ টঙাল তোলাবলৈ লাগে টঙালতো লাগে আকৌ যিহেতু হাজিৰা মানুহ আজিকালি হাজিৰাটো বৰ বিশেষ বেছি চাৰে তিনিশ তিনিশ চাৰে তিনিশ তেনেকৈ হাজিৰা হাজিৰা মানে হাজিৰা দিলেও মানুহ পাবলে নাই তাৰমানে এইবোৰ বাঁহৰ কাম কৰিবলে প্ৰায় মানুহ নাহেই কৰিবলে সেইভাগেও সমস্যা হয় ফাৰ্মখন খুলিলে আকৌ আকৌ কাৰেণ্ট কাৰেণ্টৰ কথা থাকে কাৰেণ্টটো যদি আকৌ আমি গৈ এচিবিত যদি আকৌ নতুন ফাৰ্মৰ কাৰণে কানেকশ্যন ল'ব লগা হয় তেতিয়া তেওঁলোকক তাৰমানে এটা পইচা দিব লাগে কাৰেণ্টটো কাৰণ পইচা দিব লাগে সেইভাগেও ভালেমানকেইটা আকৌ মিটাৰ মিটাৰটো দিব মিটাৰ লগাব লাগে পইচা লাগিব আকৌ মিটাৰ ৱাৰ ৱাৰো ভালেমানখিনি লাগে লাইট লাগিব তাৰপা যিহেতু চাং চাং বন বনাব লগা হয় গতিকে চাং বনালে আকৌ বাঁহ বাঁহ ফালি গাদৈ কৰি বনাই দিয়ে আকৌ এই কিন ছাইডতো জালনা দিব লগা হয় আকৌ বাঁহৰ বিট লগাই এনেকুৱা জালনা জালনা দিয়ে জালনা জালনাৰো প্ৰায় খৰচটো বেছি হয় আকৌ ভাগ ভাগকৈ পাৰ্টিচন কৰি দিব লগা হয় কুকুৰাবোৰ যিহেতু একেটা হেৰিত থাকিলে মানে হেৰি খুটা খুটিখন পোৱালিকেইটাই জুম পাতি পাতি যায় তাৰপৰা অকণ ডাঙৰ হ'লে তাৰমানে খুব খুটা খুটি লাগে তাৰমানে ইটোৱে সিটোক তাৰপৰাও সেইবোৰ আঁতৰাই থ'ব লগা হয় আৰু হাঁহ কুকুৰা কণী পাৰিবলৈও কণী পাৰিবলৈও দিব লগা হয় সঁজা তাৰপাছত কুকুৰাবোৰ থাকিবলৈও বাঁহ বান্ধি বান্ধি দিব লগা হয় সেইভাগেও ভালেমানকেইটা বাঁহ ভিতৰটো লাগে ফাৰ্মখনত আকৌ হাঁহ কুকুৰা আকৌ চূ ব্লিচিং পাউডাৰ চূণ দিব লাগে গঁৰালটোত গঁৰালটোত চূণ তুণ দি মেলি আকৌ সেই সেইভাগেও পইচা যায় হেৰি হয় সমস্যা হয় মানে সকলো ফালৰ পৰা মানে অকল আৰু আৰ্থিক হেৰিটোৰ পৰাহে দুৰ্বলতা হয় যিটো নেকি আমাৰ এতিয়া টকৌপাত আনিলেও পইচা লাগে আকৌ বাঁহৰ কাৰণে যিহেতু বাঁহ আমাৰ বাৰীবোৰত ইমান নাই দূৰৰ পৰা আনিবলগা হয় ঘৰলৈকে বাঁহডাল পেলাই দিয়াৰ লগে লগে গাড়ী ভাড়া লাগে কাটিবলৈ নিবলৈ মানুহ লাগে বাঁহ কটাই ডেৰশ টকা লাগে এড মানে প্ৰতিডাল বাঁহত ডেৰশ টকা কটাতে লাগে আকৌ ঘৰলৈকে অনাটো আছেই খৰচ এডাল বাঁহত প্ৰায় এশ আশী টকামানকৈ পৰি যায় ঘৰ পোৱালৈকে আকৌ সেইবোৰ হাজিৰা মানুহ লগাই আকৌ জালি কৰাব লাগে খুঁটা পুতাব লাগে টকৌপাত পাহাৰৰ পৰা আনিব লাগে টকৌপাতো এখিলা টকৌপাত আনিলে প্ৰায় সাতশ সাত টকাকৈ পৰে এহেজাৰ বাৰশ লাগেইছোন টকৌপাত সেইভাগত জালনা দিব লাগে জালনাও দিব লগা হয় জালনা চালনা জালনা দিব লগা হয় জালনা দিওঁ লাইটৰ ব্যৱস্থা কৰি দিব লাগে প্ৰত্যেকটো আকৌ নতুনকৈ ফাৰ্ম খুলিলে সেইবোৰ দানা দিয়া পাত্ৰ কিনিব লাগে সিহঁতৰ দানা দিয়া পাত্ৰ পাত্ৰ কিনি কিনি দিব লগা হয় প্ৰত্যেকটো এতিয়া কুকুৰা অনুযায়ী দানা পাত্ৰ আনিবলগা হয় যদি সৰহকৈ পুহেতো সৰহকৈ ডাঙৰকৈ গঁৰাল বনাব লগা হ'ব ডাঙৰ বাঁহো তেতিয়া সৰহকৈ লাগিব টকৌপাতো সৰহকৈ লাগিব ঘৰটো যিহেতু ডাঙৰ হ'ব আকৌ দানা পাত্ৰত লাগিব